বহাগ বিহুত আমাৰ প্ৰথম বিহুৰ দিনীয়া গৰু ধুৱাওঁ গৰু আমি নদীত লৈ যাই ধুৱাওঁ মথা জাতিলাও লাও চব মিক্স কৰি পেলাই গৰু ধুৱাওঁ গৰু ধুৱাই আহি আমি গা ধোওঁ গা ধোওঁ হালধি দি মাহ হালধি লগ কৰি গা ধোওঁ গা ধুই নতুন কাপোৰ পিন্ধো নতুন কপোৰ চবে লয় আমাৰ ঘৰত তাৰে পিছত ঘৰত জলপান খাওঁ জলপান খাই খেল ধেমালি ওচৰতে আমাৰ তাতে খেল ধেমালি কৰিব যাওঁ তাৰ পৰা আহি ভাত খাওঁ ভাত খাই আমি ফুৰিব যাওঁ মামাহঁতৰ ঘৰত যাওঁ মা দেউতাক সেৱা কৰোঁ কাতি বিহুত আমাৰ চোতালত বন্তি জ্বলাওঁ শলা বন্তি শৰাই দিওঁ ঘৰে ঘৰে প্ৰসাদ খাব যাওঁ ওচৰৰ ল'ৰা ছোৱালীক আমি মাতোঁ আমাৰ ঘৰতো খাই আৰু পিঠা বনাওঁ আমি সেই পিঠা আমাৰ ওচৰৰ ল'ৰা ছোৱালীক দিওঁ আৰু মাঘৰ বিহুত আমাৰ ইয়াতে ভেলাঘৰ বনাই এই ভেলাঘৰত আমাৰ ওচৰৰ চবে একেলগে বহি ভোজ খাই মাছ মাংস সকলো থাকেই আমি পিঠা বনাওঁ লাড়ু বনাওঁ চিৰা দৈ গুৰ সকলো আনে আৰু আমি আলহি খাব যাওঁ আমাৰ ঘৰত আলহি আহে আৰু মাঘ বিহুতো বহুত আমাৰ ভাল লাগে আৰু সকলোৱে আমাৰ ঘৰত আহে